এই শইকীয়া ষ্টোৰ হয়নে অঁ অঁ মই আপোনালোকৰ দোকানৰ পৰা মোবাইল এটা ল'ম বুলি ভাবিছিলোঁ অঁ এই মই ভিভ'ৰ মোবাইল এটা ল'ম বুলি ভাবিছিলোঁ অঁ এই পৰহিলে মানে পামনে বাৰু

এই ভিভ' কি আছিলে ফিফটিন অঁ তেতিয়াহ'লে মই পৰহিলে গৈ আপোনালোকৰ মোবাইলটো ল'মগৈ অঁ অঁ হয়নি অঁ মই তাকে জানিবলৈ ফোন এটা কৰিলোঁ আপোনালোকৰ দোকানত মোবাইল পামনে নাপামনো ভিভ'টো বুলি অঁ অঁ অঁ অঁ অঁ তাকে তাকে তাকে তেন্তে হ